এক লাখ পঞ্চাছ হাজাৰ দুশ তিনি লাখ বিছ হেজাৰ পাঁচশ ছয় লাখ দহ হেজাৰ এশ ন লাখ আঠাইছ হাজাৰ দুশ সাত লাখ বিছ হেজাৰ তিনিশ